মই বীমা অনলাইন এটাৰ নৱীকৰণৰ বাবে কেফে এখনত আছোঁ কিন্তু ইয়াত ডিজিটেল কপিৰ প্ৰয়োজন হৈছে মোৰ নথিপত্ৰখিনিৰ কিন্তু মই সেইখিনি ঘৰত এৰি থৈ আহিছোঁ তই মোৰ ডিজিলকাৰৰপৰা মোৰ নথিপত্ৰখিনি নথিপত্ৰখিনি লাভ কৰাত সহায় কৰি দে